এজন ছাত্ৰৰ জীৱনৰ এটা স্মৰণীয় মূহুৰ্ত হ'ল স্কুলীয়া জীৱন স্কুলীয়া জীৱনক যিকোনো ব্যক্তিৰ জীৱনৰ প্ৰথম পৰ্যায় হিচাপে গণ্য কৰা হয় স্কুলীয়া জীৱন হৈছে এটা ভেঁটি য'ত আমি বিজ্ঞানৰ পৰা আৰম্ভ কৰি ইতিহাসৰ পৰা গণিতলৈ সকলো অধ্যয়ন কৰোঁ এই অধ্যয়নে চাপৰ ওজন স্কুলৰ বেগে বহন কৰে স্কুলীয়া বেগ স্কুলীয়া জীৱনৰ এক গুৰুত্বপূৰ্ণ অংগ স্কুলৰ বেগবোৰত কেৱল এটা বস্তা বুলি গণ্য কৰা সময়টো নাইকীয়া হৈ গ'ল স্কুলৰ বেগবোৰত স্কুলত এজন ছাত্ৰ পৰিচয় গঢ় লৈ উঠিছে স্কুল বেগ গুৰুত্বপূৰ্ণ বুলি বিবেচিত হয় কাৰণ ইয়াৰ দ্বাৰা ছাত্ৰ ছাত্ৰী সকলে আৰাম শৈলী সহায়ত ওপৰত উল্লেখ কৰা কথাবোৰ ওপৰত উল্লেখ কৰা কথাবোৰ হ'ল সেইবোৰ কথা যিয়ে স্কুলীয়া জীৱনত স্কুলৰ বেগ এটাক গুৰুত্বপূৰ্ণ কৰি তোলে যিহেতু কিতাপ স্কুল বেগত কঢ়িয়াই নিব লাগিছিল স্কুল বেগত ওপৰত উল্লেখ কৰা গুণ থাকিব লাগিব যিয়ে ইয়াক গুৰুত্বপূৰ্ণ কৰি তোলে